কোনে কৈছেনো হয় হয় অঁ হয়

অঁ হয় অঁ আহিবা পাঁচদিনীয়াকৈও পাতে সাতদিনীয়াকৈও পাতে ডাঙৰকৈ পাতে আমাৰ ইয়াত আৰু

কি সহায় কৰিব লাগিব বা

হয় কিমানজন আহিব বুলি কৈছিলে অঁ কমকৈ আহিলে আমাৰ ঘৰতে থাকিব পাৰিবা

অঁ

অঁ পৰা যাব বাৰু

অঁ পাৰিম বাৰু

অঁ মোৰ নাম্বাৰটো ছেভ কৰি থ'বা তেনে হয় অঁ হয় আমাৰ অঁ আমাৰ ইয়াত বহুত মানুহ হয় বহুত দূৰৰ দূৰৰ পৰা পৰ্যবেক্ষণ কৰিবৰ কাৰণে মানুহ আহে বহুত মানুহ হয় ভাল লাগে আৰু ভাওনা পাতে বিভিন্ন ধৰণৰ মালা মেলা হয় ভাওনা দিনতো পাতে ৰাতিও পাতে বহুত মানুহ হয় ভাল লাগে আৰু

চেষ্টা কৰিম কিন্তু মানুহকেইজন আকৌ লগে ভাগে থাকিবলৈ নাপালে বেয়াও লাগিব নহয় দুখে কষ্টই থাকিব আৰু মাটিয়ে বালিয়ে পৰি আৰু আমাৰ ঘৰতে খোৱাই বোৱাইতো আৰু তেনেধৰণে যি পাৰো খুৱাম আৰু

হয় হয়

অঁ আপুনি একো চিন্তা কৰিব নালাগে যিমান পাৰোঁ মই চেষ্টা কৰিম সহায় কৰিবলৈ হ'ব এতিয়া